অঁ দাদা আপুনি এই দাদা আপুনি এই ভাস্কৰ ইলেক্ট্ৰিচিয়ান হয়নে দাদা আপুনি এবাৰ আহিব পাৰিব নেকি বাৰু আমাৰ মানে এই লাইটটো জানেনে মানে সেই কিবা টিপটপ টিপটপ কৰি থাকে আগফালৰ লাইটটো কিবা মানে ৱায়াৰিং খেলি মেলি হৈছে নেকি ঘৰ মোৰ টেনপুৰ অঁ হয় আপুনি আহিবচোন দাদা আজি এপাক অঁ দাদা আপুনি এই ন'ভাৰ ফালেদিও সোমাই আহিব পাৰে ৰাস্তাটো অলপ এই আহি পেলাই লেফ্ট ছাইডে যে ৰাস্তাটো সোমাই আহিছে আৰু নহ'লে মানে আপুনি এইফালে যদি আপুনি এইফালে চেলেঙিৰ ফালেদি এইফালে দি আহে তেতিয়া আপুনি এই না টেনবোৰ নামঘৰ ফালেদি সোমাব পাৰিব অঁ অকল লাইটৰে কাম আছে এইয়া লাইটটো মানে কিবা মানে কিবা টিপটপ টিপটপ কৰি থাকে আৰু পাছফালৰ লাইটটো মানে একেবাৰে নজ্ৱলা হৈ গৈছে সেইটো চাই দিব লাগে মানে কিবা জুই মাৰি থাকে কাৰেণ্টটো আহি থাকে মানে এই কিবা এটা কমাই ল'ব আৰু দাদা অঁ হ'ব আৰু দিয়ক কিবা এটা মিলাই দিম আৰু দাদা অঁ কিমান টাইমত আহিব চাৰিটামান বজাত অঁ ঠিক আছে ছাৰ হ'ব হ'ব হ'ব দাদা আপুনি হেৰি কৰিব এই মানে আন্ধাৰ হোৱাৰ আগে আগে আহিব আৰু দেই অঁ অঁ হ'ব দিয়ক অঁ থেংক ইউ